অসমৰ ক্ৰীড়া খণ্ডত প্ৰযুক্তিগত বিকাশ বুলিবলৈ এতিয়ালৈকে মই একো দেখা নাই কিন্তু অংশগ্ৰহণৰ ক্ষেত্ৰত বা বিশ্বায়নৰ ক্ষেত্ৰত বা বিশ্বায়নৰ ক্ষেত্ৰত যথেষ্টখিনি উন্নতি দেখা গৈছে এতিয়া শেহতীয়াকৈ যিহেতু অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অলিম্পিকত মেডেল লাভ কৰিবলৈ সমৰ্থন হৈছে গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ যে অসমৰ মানে ক্ৰীড়াবিদসকলেও লাহে লাহে উন্নতি কৰিবলৈ ধৰিছে যেনে ক্ৰিকেটতো অসমৰপৰা আই পি এল খেলিবলৈও গৈছে যদিও তেখেতসকল বিশেষ চাক্সেচফুল হ'বপৰা নাই কিন্তু তেওঁলোক গৈছে খেলিবলৈ আৰু লাহে লাহে মই ভাবোঁ যে এই গতিতো যদি অব্যাহত থাকে তেতিয়াহ'লে আগলৈকে এইটো বাঢ়িব আৰু অসমৰ খেলুৱৈ মানে অধিক ভাল ফলাফল দিব পাৰিব যেনে বক্সিঙৰ ক্ষেত্ৰত আমাৰ লাভলিনা বৰগোহাঞিয়ে মেডেল লৈ আনিছে গতিকে এইবিলাক যথেষ্ট এটা ভাল হেৰি আৰু

ভাবোঁ ভাল দিশ এইবিলাকেই আমাৰ যিটো গ্ল'বেলাইজেছ্ন বা বিশ্বায়ন এইটোত অৰিহণা যোগাই আছে আৰু এতিয়া যথেষ্টসংখ্যক পিতৃ মাতৃয়ে তেওঁলোকৰ মানে সন্তানসকলক ক্ৰিয়াৰ ক্ষেত্ৰত আগবঢ়াই দিবলৈ যত্ন কৰি থকা দেখা গৈছে গতিকে এইটো এটা চেঞ্জ এটা আহিছে আৰু মই ভাবোঁ এইটো এটা বিৰাটেই নিশ্চয়কৈ বিৰাটেই পজিটিভ চেইঞ্জ আৰু এইটো যদি চলি থাকে অব্যাহত থাকে তেতিয়াহ'লে তো খুবেই ভাল হ'ব অসমৰ স্প'টচৰ কাৰণে